ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক আৰু পৰ্যটনৰ কেন্দ্ৰ হ'ল তাজমহল আগ্ৰা জিৰ' অৰুণাচল প্ৰদেশ মাজুলী আৰু কাজিৰঙা অসম লাডাখ জম্মু এণ্ড কাশ্মীৰ পুৰি উৰিষ্যা দাৰ্জিলিং ৱেষ্ট বেংগল গ'ল্ডেন টেম্পল অমৃতচৰ